হয় ভাৰতৰ বহুত ঠাইৰ লগতে অসমতো শিক্ষাৰ উৎসাহ দিবলৈ ছাত্ৰীসকলক বাইচাইকেল লেপটপ দিয়াৰ আঁচনি আছে তেনে আঁচনি কামত আহে বুলি মই ভাবোঁ কিয়নো এগৰাকী ছা ছাত্ৰীক যেতিয়া এইটো কোৱা হয় যে হাইস্কুল শিক্ষান্ত পৰীক্ষা বা উচ্চতৰ মাধ্যমিক চুড়ান্ত বৰ্ষৰ পৰীক্ষাত যদি তুমি ফাৰ্ষ্ট ডিভিজন আনিবলৈ সক্ষম হোৱা ভালকৈ পঢ়ি পেলাই তেতিয়া তোমাক এখন বাইচাইকেল বা লেপটপ দিয়া হ'ব আৰু লগতে সম্বৰ্ধনাও জনোৱা হ'ব তেতিয়া সেই ছাত্ৰী গৰাকীয়ে বহুত উৎসাহ পায় আৰু ভালকৈ মনোযোগ দি পৰীক্ষাটিৰ বাবে নিজতে প্ৰস্তুত কৰিবলৈ কাৰণে সাজু হয় প্ৰস্তুতি ভালকৈ চলাবলৈ বাবে ছাত্ৰীসকলে নিজকে ভালকৈ প্ৰস্তুত কৰিবলৈ ভালকৈ মনোযোগ দি পঢ়ে আৰু তাৰ ফলত তেখেতসকলে ভাল ৰিজাল্ট কৰি পেলাই বাইচাইকেল বা লেপটপ লাভ কৰে এনে আঁচনিবোৰে তেখেতসকলক অকল উৎসাহেই নিদিয়ে কিন্তু বহু ক্ষেত্ৰত সহায়ো কৰে কাৰণ ভাৰতৰ এনে বহুত ভিতৰুৱা অঞ্চল আছে য'ৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ ঘৰৰ পৰা নিজৰ বিদ্যালয় যাবলৈ বহুতদূৰ কষ্ট কৰিব লাগে কাৰণ বাহনৰ অভাৱৰ কাৰণে তেখেতসকল ঘৰৰ পৰা বিদ্যালয়লৈ যাওঁতে পলম হয় গতিকে বাইচাইকেল এখন পালে ছাত্ৰীসকলৰ ঘৰৰ পৰা নিজৰ বিদ্যালয়লৈ যাওঁতে বেছি পলম নহয় আৰু লেপটপৰ যোগেদি তেখেতসকলে বিভিন্ন শিক্ষাৰ লগত জড়িত বস্তুবোৰৰ চৰ্চা কৰিব পাৰে

ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চলি থকা খবৰবোৰো ৰাখিব পাৰে